মই ভাবোঁ বৰ্তমান শিক্ষাৰ অতিকৈ প্ৰয়োজনীয় মানুহৰ প্ৰতিটো ক্ষেত্ৰত শিক্ষাৰ বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰে কিন্তু শিক্ষাই যে কেৱল আনুস্থানিক শিক্ষাই নহয় আমি বিভিন্ন সময়ত এই বিভিন্ন ধৰণে শিক্ষা গ্ৰহণ কৰিব পাৰোঁ আমি যেন কোনো এজন অনুস্থানিকভাৱে উচ্চ ডিগ্ৰীধাৰী ব্যক্তিয়ে যেন তেওঁৰ সকলো ধৰণৰ যেন শিক্ষা গ্ৰহণ তেওঁৰ পৰাই যেন আমি সকলো শিক্ষা আমি ল'ব পাৰিম বা শ্ৰেণীকোঠাত শিক্ষকসকলৰ পৰা শিক্ষা ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি এজন খেতিয়ক বা ৰাস্তাত কাম কৰা এজন মানুহৰ পৰা বা আমি জীৱ জন্তুৰ পৰাও শিক্ষা গ্ৰহণ কৰিব পাৰোঁ কিন্তু শিক্ষা গ্ৰহণ কৰে আৰু মই ব্যক্তিগতভাৱে এইটো নাভাবো যে এজন শিক্ষিত হ'লেহে তেওঁৰ যে আচাৰ ব্যৱহাৰ বা কোনো ধৰণৰ আচাৰ ব্যৱহাৰ বা নীতি মানি চলে কিন্তু এজন আনুস্থানিকভাৱে উচ্চ শিক্ষিত ব্যক্তিও তেওঁৰ মানে আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাল নহ'ব পাৰে তেওঁ মই বহুতো ক্ষেত্ৰত দেখা যায় যেন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা বিদ্যালয়ৰ শিক্ষকসকল বা কিবা ক্ষেত্ৰত তেওঁলোকৰ হয় তেওঁলোকে শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীসকলক কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ বাহিৰৰ জগতখনত তেওঁলোকৰ নিম্ন শ্ৰেণী যোনখিনি মানে ব্য়ক্তি তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱহাৰটো বিভিন্ন সময়ত মানে মানে ফলপ্ৰসু নহয় কাৰণ তেওঁলোকৰ ইমান বিশেষকৈ গালি শপনি বা কিবা দিয়া দেখা যায় কিন্তু শিক্ষাৰ বৰ্তমান সময়ত প্ৰয়োজনীয় আজিকালি ব্যবসায় বাণিজ্য বা কিবা কৰিবলৈও শিক্ষাৰ অতিকৈ প্ৰয়োজন কিন্তু শিক্ষিত কিন্তু এইটো নহয় যে শিক্ষাৰ কিন্তু এইটো নহয় যে শিক্ষিত এজন অশিক্ষিত লোকে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ভাল হ'ব পাৰে কিন্তু তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে বাধাৰ সমাজত বহন মানে বাধা নিষেধ পাই অহাটো দেখা যায় এইক্ষেত্ৰত মই নকওঁ যে শিক্ষিত হ'বলে শিক্ষিত হ'লেই যে তেওঁ আচাৰ ব্যৱহাৰ বা নীতি সকলো ধৰণৰ নীতি মানি চলিব এতিয়া এনেকুৱা দেখা যায় এজন উচ্চ শিক্ষিত লোকে ট্ৰেফিক ৰুল মনাৰ ক্ষেত্ৰত নেমানে বা কিবা এনেকুৱা সমাজত বিভিন্ন নীতি নিয়ম বা এনেকুৱা সেই নিয়মবিলাক মানি নচলে কিন্তু এজন অশিক্ষিত গাৱলীয়া লোকে তেওঁ আহি বা টাউনত তেওঁ সেই কিছুমান নীতি নিয়ম বা ট্ৰেফিক তেওঁ নাজানিব পাৰে ট্ৰেফিক নিয়মবিলাক কিন্তু তেওঁ সেই নিয়মবিলাক ফ'ল' কৰিবলৈ আৰু আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানে দেখা যায় যে আমাৰ শিক্ষিত হোৱাৰ পিছত তেওঁ যেতিয়া নগৰমুখী হৈ আহে নগৰমুখী হোৱাৰ পিছত তেওঁলোকৰ সেই পুৰণা যি আচাৰ ব্যৱহাৰ সেইবিলাক প্ৰায় পাহৰি যাব লয় গাঁৱৰ আচাৰ ব্যৱহাৰবিলাক কিন্তু এজন অশিক্ষিত লোকে তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ পুৰণা নীতি নিয়ম সেইবিলাক পালন কৰি থাকে কেনেধৰণে আমি ভাত খোৱাৰ আগত হাতখন ধুই লৈ বাহিৰৰ পৰা আহিলে ভৰিকেইটা ধুইহে আমি ভিতৰত সোমাব লাগে বা বা ভাত খোৱাৰ আগত ভগৱানৰ নাম ল'ব লাগে বা শুৱাৰ আগত ভগৱানৰ নাম ল'ব লাগে কিন্তু এজন শিক্ষিত হোৱাৰ ফলত শিক্ষিত এজন শিক্ষিত লোকেও যেতিয়া নগৰমুখী হৈ আহে তেওঁ সেই আচাৰ ব্যৱহাৰ তেওঁ বাহিৰৰ পৰা আহি কেতিয়াও ভৰি হাত নোধোৱাকেতো বিচনাত শুই যায় বা খোৱাৰ ক্ষেত্ৰত বা বাহিৰত ফাষ্টফুড কিবাকিবি খাই আহে খোৱাৰ ক্ষেত্ৰত কোনো মানে নিয়ম নীতি নাই যেতিয়া তেতিয়া যিটি খায় তেনেকুৱা ধৰণৰ হয় আৰু মানে এইটো হয় যে বৰ্তমান এনেকুৱা থাকে যে বৃদ্ধ মাতৃ বৃদ্ধ পিতৃ মাতৃৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বিভিন্ন শিক্ষিত লোকেও বৰ্তমান তেওঁলোকৰ পিতৃ মাতৃৰ বোজা ল'ব নোৱাৰি অনাথ মানে বৃদ্ধাশ্ৰমত তেওঁলোকে থৈ আহিবলগীয়া হয় আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ লঘু লাঞ্চনা বৃদ্ধ বয়সত মানে পিতৃ মাতৃয়ে তেওঁলোকে লঘু লাঞ্চনা ভোগে কিন্তু কিছুমান চহা জীৱনৰ অশিক্ষিত লোকেও তেওঁলোকৰ মানে পিতৃ মাতৃক সেই সন্মানটো দিব দি আছে বৰ্তমান দিয়ে আৰু দিয়া দেখিবলৈ কিন্তু শিক্ষিত হ'ল বুলিয়েই যে তেওঁ সকলোধৰণৰ নীতি নিয়ম মানি চলে তেনেকুৱাধৰণৰ কথা নহয় কিন্তু শিক্ষাৰ বৰ্তমান বহুতো প্ৰয়োজন শিক্ষাই মানুহক মানে সমাজত মূৰ দাঙি থিয় হ'বলৈ শিকায় আৰু এই ক্ষেত্ৰত মানে সকলো হয় গতিকে শিক্ষাৰ প্ৰয়োজনীয় আমাৰ কাৰণে